আপোনাৰ শৈশৱৰ স্মৃতি নলবাৰী জিলাৰ মোকালমোৱা গাঁওখনৰ সৈতে কিদৰে জড়িত মোকালমোৱা গাঁৱত মই জন্মৰ পৰাই ডাঙৰ দীঘল হৈছোঁ গতিকে গাঁওখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে গাঁওখনত মই জন্ম হৈয়ে প্ৰথম সেইখন গাঁৱৰ সেইটো ঘৰতে ডাঙৰ দীঘল হৈছোঁ মোৰ ওচৰ চুবুৰীয়া যিমান লগ আছিল চব গাঁৱতেই এতিয়াও মোৰ গাঁৱত গেলি মোৰ সেই আগৰ স্মৃতিগেলাই বহুত মোক মানে ৰোমান ৰোমাঞ্চিত হৈ যাওঁ মই গাঁৱত গলে এতিয়াও গাঁওখনত আমাৰ সৰুতে চবতকে আকৰ্ষণ আছিল নদীটো নদীৰ পাৰতে আমি নদীত গা ধুইয়ে ডাঙৰ দীঘল হ'লোঁ নদীৰ পাৰতে আমি খেলা ধূলা কৰিছিলোঁ লগৰ লগৰ সমনীয়াৰ লগত গাঁওখনৰ বহুত স্মৃতি আছে গাঁওৰ সেই আগৰ ডেকা বুঢ়াবিলাকৰ যিবিলাক মৰম সেই মৰমগেলা এতিয়াও অনুভৱ হয় লগত থকা বুলি এতিয়াও গাঁৱত গেলি আগৰ নদীখনৰ পাৰত যাওঁ তাত অলপ সময় থাকোঁ অকলে বহিয়েই আগৰ স্মৃতিবিলাক ৰোম মনত পেলাওঁ বহুত ভাল লাগে গাঁওখনৰ কথা গাঁওখনৰ কথা কৈ থাকিলে শেষেই নহ'ব গাঁৱত সেই সৰুতে গাঁৱৰ ডেকা বুঢ়াসকলে আমাৰ মন্দিৰত এই যিটো প্ৰাৰ্থনা কৰছিল আমাক লগত বহাই লৈ পেলাই সেইবিলাক মোৰ এতিয়াও মনত পৰে গাঁৱত গ'লে এতিয়াও মন্দিৰত সোমাই পেলাই সেৱা কৰোঁ আইতাহঁতে গাঁৱতে আইতাহঁতে আমাক সাধুকথা কৈ নানান কিবা কিবি সাধু শুনাই পেলাই আমাৰ ডাঙৰ দীঘল কৰছে সৰুতে গাঁৱত এখান যিখান স্কুল আছে স্কুলখনতে সৰু সৰুতে মই সেইখনতে পঢ়া আছিলোঁ তাতেই যায় কিনেই বহুতেই ভাল লাগছিল গাঁৱৰ শিক্ষক শিক্ষয়িত্ৰী বহুত বহুত আমাক মৰম কৰছিল সেই এতিয়াও শিক্ষক শিক্ষয়িত্ৰীবিলাকে এতিয়াও ক'ৰবাত দেখা পালে আমাৰ খবৰ সোধে ক'ত কি কৰি কথা আছোঁ আগৰ কথাগেলা কয় সেই কথাবিলাক মনত পৰি বহুত ভাল লাগে স্কুলখনৰ মানে কাষত এডাল বিৰাট ডাঙৰ এডাল গছ আছিল গছডালৰ কাষত বহি আমি তাত প্ৰাৰ্থনা কৰছিলোঁ তাত বহি আমি খেলা ধূলা কৰছিলোঁ তাতে আমাক বাহিৰত ক্লাছ কৰছিল বিদ্যালয়ৰ মানে শিক্ষক শিক্ষয়িত্ৰী তো সেই দিনগেলা এতিয়াও স্কুলখনৰ এতিয়াও গাঁৱত গ'লে স্কুলখনত একবাৰ সোমাওঁ স্কুলৰ চাৰিওফাল গেলা চাওঁ ক্লাছ ৰুম গেলাক চাওঁ বহুত ভাল লাগে সৰু থাকোঁতে একদম বহুত সৰুতে ফলি পেঞ্চিল লৈ গৈছিলোঁ স্কুলত ফলি পেঞ্চিল লৈ যায় ৰাতিপুৱা হ'লে মায়ে দুটামান ভাত খুৱাই পঠিয়াই ভাত খুৱাই ভাত চাত খাই কেনি যাওঁ স্কুলত যাওঁ দৌৰি দৌৰি যাওঁ যায় ফলি পেঞ্চিলত লেখা লিখোঁ লাহে লাহে ডাঙৰ হৈ কেনাই কলম পেঞ্চিল বহী এইবিলাক পালোঁ সেই দিনগেলা এতিয়াও বহুত মনত পৰে গধূলি হ'লে দেউতাৰ লগত গৰু আনিবা যাওঁ পথাৰত দেউতাই পথাৰত গৰু আনিব দেউতাৰ পিছে পিছে যাওঁ এই পথাৰত যোৱা সেই স্মৃতিবিলাক বহুত মনত পৰে আৰু বহুত ভাল লাগি থাকে এতিয়াও মনত পৰলি বহুত ভাল লাগে গাঁওখনক লৈ বহুত কিবা কিবি কাহিনী আছে গাঁৱৰ নানান অনুষ্ঠান প্ৰতিষ্ঠানত এতিয়াও ভাগ লওঁ আমি বহুত ভাল লাগে আগৰ মানুহবিলাকক লগ পাওঁ আগৰ লগবিলাকক আমি লগ পাওঁ তো গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমি এতিয়াও লগ পাওঁ এনেদৰে গাঁৱৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে সেইখিনিয়ে